অ' হেল্ল' কোনে কৈছে অ' আচ্ছা আচ্ছা কওকচোন আচ্ছা আছে আছে আছে ক'ত শুনিছিলে বা আপুনি আপুনি গুৱাহাটীত থাকে নহয় জানোঁ অ' আচ্ছা আপুনি তেজপুৰৰ মানুহ আপুনি লগ পাইছিল নেকি কাৰোবাক নে কি অ' আচ্ছা আচ্ছা হয় অ' বেচাৰ প্লেনটো আছিলে আৰু তাৰমানে চোৱা চিতা কৰা মানুহবিলাক অলপ মানে কমি গৈছে ডাঙৰ জাগা আছিলটো এই ডাঙৰ দাদাই চাই আছিল আগতে দাদা মানে হঠাৎ ঢুকাই থাকিল সেইকাৰণে মানে এতিয়া ভাবিছোঁ সেইখন কিবা এটা ব্যৱস্থা এটা কৰি দিওঁ নেকি মানে এনেকৈ ভাবিছোঁ বাকী মানে বহুত মাটি আছে আমাৰ প্ৰায় ষাঠি ষাঠি বিঘামান মাটি আছে তাতে আপোনাৰ প্লেণ্টেশ্যনো আছে চল্লিছ বিঘামানত মানে খেতি আছে অ' এতিয়া মানে সেই হয় আমি প্ৰায় আপোনাৰ ধৰক এক কোটি পঞ্চাছ লাখ মান পালে আমি এৰি দিম বুলি ভাবিছোঁ আৰু এতিয়া বৰ্তমান লাষ্টলৈ তাৰমানে আগতে দামটো আমি বেছি কৈ ধৰি আছিলোঁ দুই লাখ দুই কোটি কৈছিলোঁ এতিয়া মানে ভাবিছোঁ কি মানে বৰ টানা টানা হৈছে মানে আমাৰ মানুহবিলাক দৌৰা দৌৰি কৰিব নোৱাৰা হৈছে কোনো সেইকাৰণে মানে ভাবিছোঁ দেৰ কোটি মান পালে দি দিম আৰু এৰি দিম আৰু অ' এনেকুৱা কথা এটা ভাবি আছোঁ হয়

ব্যৱস্থা আছে অ' সেইবিলাক ব্যৱস্থা ৰাখিছোঁ বাৰু হয় খোৱা মানে নদী আছে ওচৰত কিন্তু এই আপোনাৰ পঞ্চাছ বছৰ ষাঠি বছৰ হৈ গ'ল এতিয়ালৈকে ইমান মানে খহনীয়াই মানে হেৰি ক্ষতি কৰিব পৰা নাই আমাৰ অ' আৰু আমাৰ বাগানখন মানে বহুত ধুনীয়া একদম মানে গছ গছনিবিলাক আছে চাৰিওফালে বাহ আছে আৰু আপোনাৰ এৰিয়াটো ভাল ওচৰত পাৱাৰ গ্ৰিড আছে তাৰপিছত এইফালে আছাম ৰাইফল আছে আপুনি কিনি পেলাই কিবা ৰিজ'ৰ্ট বনাম বুলি ভাবিলেও কৰিব পাৰিব আপোনালোকে আজিকালি বহুত পইচা থকা মানুহ যিহেতু আপোনালোকে বহুত কিবা কিবি কৰিব পাৰিব গতিকে আমি আমি নোৱাৰিলোঁ আৰু এতিয়া আপুনি কি কৰে যদি অ'

অ' তে আপুনি কেতিয়া আহিব অ' আমাৰ এনেই মাটি বাৰীখিনি মই একদম হেৰি আৰু মানে ম্যাদী পাট্টা মাটি আৰু এতিয়া মানে আমাৰ পাঁচটা ভাই ককাই আছোঁটো আমাৰ চ সবৰে নামতে আছে বস্তুটো গোটেইকেইজনে মানে কথাখিনি পাতি আৰু আপোনাক মানে আমি আলোচনা এটা কৰি ল'ব লাগিব ভাবি যদি তেওঁলোকে মান্তি হয় সবেই মান্তি হয় তেতিয়াহ'লে আপোনাৰ লগত কথা পতা যাব যে ইমানখিনি পইচাত পাৰে নে নোৱাৰে সবেই যদি নোৱাৰে যদি আৰুতো আমি নোৱাৰিম দিবলৈ এজনে নোৱাৰিবটো অ' গতিকে অ' সবেই মানে অ' এটা নিৰ্দিষ্ট ডিচিশ্যনত আহিলে সেইটো হ'ব আৰু তেওঁলোকে যদি অ' অ' এতিয়া অ' হ'ব হ'ব আহক কোনদিনা আহে আপুনি খবৰ এটা দি আহিব খালি অ' একে টাউনতে ঘৰটো নাই আপুনি কোনোবা হোটেলত আহি যদি থাকে আমাক মাতিব তাতে আমি গৈ অ' অ' চেণ্টাৰ পইণ্টত থাকে ন অ' হ'ব ঠিক আছে আমি তাতে এটা হেৰি কৰি দিব আপোনালোকে মানে পাৰ্টিৰ নিচিনাকে আমাৰ গোটেইখিনি থাকিবটো অ' অ' হ'ব হ'ব হ'ব